অঁ কওক কওক অঁ হয় দিয়ক কওক অঁ

অঁ কোন জেগাৰ চকৰ মানে আমৰিত অঁ কি অঁ বজাৰৰ

অঁ বাইকখন বাইক অঁ নাম্বাৰ কি আছিল বাইকখনৰ

অঁ ই কি বাইকখন কি আছিল গ্লেমাৰ অঁ আৰু মানে চাইডত মানুহ চানুহ আছিল না দোকান পোহাৰ কিবা হয় নেকি তাৰপিছত